হেল্ল' দাদা আপোনালোকে গাড়ী চলাই ন' অ মোক মানে গাড়ী এখন লাগিছিল ভাড়ালৈ চাৰি বা পাঁচজন ধৰা গাড়ী হ'লেই হ'ব অ এইবাৰ মানে গৰম বন্ধত আমি কাজিৰঙালৈ যাম বুলি ভাবিছিলোঁ এতিয়া মানে কথাটো হ'ল আপোনালোকৰ চাৰিজন যাব পৰা গাড়ীখনৰ কিমান ভাড়া বাৰু অ অ অ ছয়জনীয়াখনত কিমান পৰিব